অঁ ৰাজীৱ মই কৈছোঁ ৰ'বা অৰ্ডাৰ এটা লাগ্ছিল মানে চিকেন বিৰিয়ানী লাগিছিল মোৰ ঘৰত কালি আলহী আহিব আজি বাৰটা মানৰ আগতে বস্তুটো দিলে ভাল হয় পাৰিবানে অঁ মই তাৰমানে তোমাক কৈ আছোঁ দিয়া মোৰ অমিয়াপদৰ বামুণী চ'কত নামি তাৰ পৰা অলপমান আহিয়ে আমাৰ ঘৰটো পাবা তাতে দীঘল

আৰু এইখন যিমান সোনকালে পাৰা সিমান সোনকালে দিবা ন'হলে মোৰ দিগদাৰ হ'ব না অঁ কোনোবা ল'ৰা একজন পঠাই দিবা এড্ৰেছটো মই ক'লোঁৱেই দেখোন অমিয়াপুৰ বামুণী বুলি কৈ দিবা তাতে চ'কত নামিয়েই আহি যাব অ মোৰ নামটো ক'লেই আহি যাব অঁ অঁ ঠিকে আছে দিয়া